অঁ হেল্ল' অঁ কওকচোন কোনে কৈছিলে অঁ হয় হয় কওকচোন আপুনি অঁ অঁ অঁ মই এতিয়া দোকানতে আছিলোঁ বাৰু অঁ অঁ অঁ অঁ

সেইবোৰ ন জলকীয়া আধাকেজি ঠিক আছে আপুনি পাই যাব অঁ অঁ ৰচুন আধা কেজি ন ঠিক আছে আপোনাক কেতিয়ালৈ লাগে

অঁ কালি পিছবেলা দিলে হ'ব ছাগৈ অঁ বস্তুখিনি বাৰু আমাৰ ইয়াততো চব ভালেই পায় বাৰু সেইটো আপুনি একো চিন্তা কৰিব নালাগে

নহয় আপোনাৰ লগত আৰু কি আৰু সেইবোৰ আপোনাৰ লগত সেইবোৰ নহয় তাকেই তাকেই আপোনাক কওঁ কওঁ মই ভাবোঁ সেইটো একো নাই আমি ধৰক আমি হ'লছেল ৰেটেই লগাই দিম এইটো অঁ সেইটো হয় সেইটো আপুনি পাব ঠিক আছে তেন্তে আপুনি ঠিক আছে অঁ